চাদৰ মেখেলা আমাৰ অসমীয়া মানুহৰ খুবেই প্ৰিয় বস্তু আমি চাদৰ মেখেলা সকলো মহিলাই ব্যৱহাৰ কৰোঁ চাদৰ মেখেলা আৰু সাধাৰণতে আমি তাঁত লগাওঁৱেই মাইকী মানুহবিলাকে গাঁৱলীয়া মাইকী মানুহবিলাকে সাধাৰণতে খুবেই তাঁত বোৱা হয় প্ৰথমতে সূতা আনি ববিন কৰি লৈ লগোৱা হয় তাঁত লগোৱাৰ পিছত যেতিয়া তাঁত ববিন কৰি হয় তেতিয়া লগাওঁ লগাই এতাই আমি তাঁতখন লগাবলৈ যো জাৰ কৰোঁ তাৰপিছত তাঁত যেতিয়া তাঁতৰ বিহা আনি মেলি লগোৱা হয় বিহা আনি মেলি শেষ কৰা হয় তেতিয়া আমি ৰাঁচ ভৰাওঁ ৰাঁচ ভৰাই মেলি হোৱাৰ পিছত তাঁতখন আমি চলাওঁ ধুনীয়াকৈ চলাই মেলি শেষ হ'লে শেষ হোৱাৰ পিছত আমি তাঁতৰ ব তুলোঁ বুলি তাঁতখন ব তোলা হয় ব তুলি শালত অঁৰা হয় শালত আঁৰি মেলি ধুনীয়াকৈ আকৌ আমি তাঁতখন শালত ৰছী বান্ধি মেলি লগাওঁ তাৰ পৰা বৈ যাওঁ প্ৰথমতেই মই ৰিহা বৈছিলোঁ ৰিহা প্ৰায় পাঁচ ছখনমান বৈ মেলি মোৰ শাহুমাক দিছিলোঁ আৰু মোৰ জাগৰাকীকো দিছিলোঁ নিজেও লৈছিলোঁ আৰু মোৰ দদাইদেউৰ ছোৱালী আছিলে তেওঁলোককো দিছিলোঁ খুব মই ছখন সাতখন মান ৰিহা লগাইছিলোঁ প্ৰথমতে তাৰপৰা কেঁচ বাছিব কেঁচ বাছিলোঁ ধুনীয়াকৈ কেঁচ বাছি মেলি লগালোঁ ৰিহা তাৰপাছত ৰিহা শেষ হোৱাৰ পিছত অলপ দিন থকাৰ পিছত আকৌ মই ঊলৰ এইবিলাক ঠাইলেণ্ডৰ ইস্কাপ লগালোঁ স্কাৰ্ফো সেনেদৰে তিনি চাৰিখনমান লগালোঁ তাৰে এখন সৰু মানে অলপ ডাঙৰ হিচাপত মানে মতা মানুহেও ল'ব পৰা এনেকৈ সেনেদৰে মোৰ সেই ওলৰ স্কাৰ্প এখন মই শহুৰবুঢ়াকো দিছিলোঁ তেওঁক ল'বৰ বাবে এতিয়াও তেওঁ পিছে সেইখন স্কাৰ্ফ লৈয়ে থাকে তাৰপৰা গামোচা লগালোঁ গামোচা লগাই মই বিহুত প্ৰথম যিদিনা বিহুত হুঁচৰি গাবলৈ আহে তেতিয়া হুঁচৰি প্ৰথম যি যোৰা হুঁচৰি আমাৰ ঘৰত গাবলৈ আহে সেই ঘৰা হুঁচৰিকে আমি প্ৰথম উপহাৰ দিছিলোঁ বিহুত তেওঁক বস্ত্ৰদান কৰিছিলোঁ তেওঁলোকক তাৰপিছত নামঘৰত দিছিলোঁ শহুৰক বিহুৰদিনা গামোচাৰ তেওঁক সেৱা জনাই ধৰিছিলোঁ তাৰ পাছত মই সেই গামোচাৰ পিছত চেল চেলেং চাদৰ লগাইছিলোঁ চেলেং চাদৰ তেনেদৰে বৈছিলোঁ তাতো মই ফুল বাচিবলৈ শিকিছিলোঁ চেলেঙত ফুল বাচিছিলোঁ তেনেদৰে মই নিজেই চেলেং বোৱা চেলেং মই নিজেই বৈ পিনি লগত বিয়া হওঁতে নিজেই বোৱা কাপোৰেই লৈ আহিছোঁ তাৰপিছত মই মেখেলা লগালোঁ মেখেলাৰো সেনেদৰে মই নিজেই বৈছোঁ বৈ মেলি ফুল বাচিছোঁ ফুল বাচিছোঁ কিছুমানত বুটা দিও সেনেকৈ বৈছোঁ কিছুমান সেনেকে মই উকা হিচাপতো বৈছোঁ তাৰপাছত সেইবিলাক বোৱাৰ পিছত মই ৰুমাল লগালোঁ ৰুমালো সেনেদৰে বিছ চল্লিছখন দুজুতি কৰি লগোৱা হয় ৰুমালবোৰ ৰুমাল সৰু হয় কাৰণে দুজুতি কৰি লগালে মানে বৈয়ো ভাল লাগে সেনেদৰে মই ৰুমালো লগালোঁ ৰুমাল লগাই মেলি মই কোনোবা ঘৰলৈ আলহী আহিলে তেওঁলোককো কেতিয়াবা দিয়া হয় উপহাৰ হিচাপে আকৌ নিজকো দৰকাৰ হয় এইফালে ফুৰিবলৈ মেলিবলৈ গ'লে আৰু মানে ঘাম চাম ওলালে মুখত মুখ মছা হয় তাৰপিছত ৰিহা ৰিহাটো আমাৰ মাইকী মানুহক লাগে ৰিহাত কেঁচ বচা হয় কেঁচ বাচি মেলি ৰিহা লগোৱা হয় বোৱা হয় ধুনীয়াকৈ তাৰপৰা চাদৰ চাদৰটো ফুল বচাও হয় উকাকৈও বোৱা হয় মাজত বুটা দিও এনেকৈ বচা হয় আগটোহঁতো ফুল দি ফুল বচা হয় ঠিক সেইদৰে ঠিক সেইদৰে গামোচা গামোচাত ফুল বচা হয় দৰাৰ গামোচাটো সেনেদৰে দুইটা আগতেই ফুল বচা হয় মাজতো বুটা বচা হয় দৰাক যিখন গামোচা আমাৰ অসমীয়া মানুহক দৰাৰ গামোচা বুলি ক'লে যিখন গামোচা ব্যৱহাৰ কৰা হয় সেইখনত ধুনীয়া ধৰে ফুল বচা হয় দুইটা আগতে মাজতো বুটা দিয়া হয় বুটা দি মেলি ফুল বচা হয় ধুনীয়া ধুনীয়াকৈ ফুল বচা হয় গামোচা ফুল যদি ব তুলি লোৱা হয় তেতিয়া একে একে হেৰিয়াতে কেইবাখনো গামোচাত একেটা ফুলেই বাচিব পৰা হয় তাৰপাছত চেলেং চেলেং চাদৰো লগালে মানে চেলেং চাদৰটো ফুল বাচিব লাগে কিছুমান চেলেং চাদৰ ফুল নবচাকৈও আঁচু মাৰিও আগটোত কিছুমানে ব্যৱহাৰ কৰে মেখেলা ঘৰ ঘৰ দিও এনেকে বোৱা হয় ফুল বচা হয় বুটা দিয়া হয় ঘৰবিলাকৰ মাজতো বুটা দি বচা হয় ওপৰলৈকে আঁঠুৰ ওপৰৰ মানলৈকেও ফুল এই বচা হয় ফুলটো তাৰপিছত আৰু এনেদৰে আমি বোৱা কটা বোৱা মেলা কৰি থাকোঁ আৰু ধুনীয়া দৰে গামোচা চেলেং ৰিহা মেখেলা চাদৰ এইবিলাক বৈ মেলি বৈ থকা হয় এজুতি শেষ হোৱাৰ পিছত আৰু অলপ দিন ৰৈ মেলি আকৌ বেলেগে এজুতি বোৱা মেলো বোৱা হয় ঠিক সেনেদৰে ৰ'ব লগা হয় বৈ মেলি অলপ দিন একেলগতে লগাব নোৱাৰি গামোচাত ফুল বাচোঁতে অলপ দেৰি লাগে কাৰণ অলপ বেছি বেছি অলপ মেহনত কৰিবলগীয়া হয় সেইকাৰণে অলপ দিন গামোচাত সময় লাগে বেলেগ সেইবিলাকত সিমান সময় নালাগে ৰিহা লগালে মানে ৰিহাত অলপ ৰিহাটো সেনেদৰে কেঁচ বাচোঁতেই অলপ সময় লাগে কেঁচটো বাচোঁতে কেঁচ বচাটো অলপ জটিল হয় ৰিহাত কেঁচ বাচিবলৈ ব সূতাবিলাক মিলোৱা হয় সেইটো কাৰণে মানে কি ৰিহাত কেঁচ বাচিবলৈ অলপ সময় লাগে সূতাবিলাক ধুনীয়াকৈ মিলাই ল'ব লাগে মিলাই লৈ পিনি তাক মিলাই সূতাৰ হেৰি লৈ পিনি মিলাই গৈ থাকিব লাগে তেতিয়াহে মানে ধুনীয়াকৈ কেঁচটো উঠি যায় সেইকাৰণে ৰিহাতো ফুল বচাৰ সময়ত মানে অলপ কেঁচ বচাৰ সময়ত অলপ সময় লাগে ঠিক সেইদৰে গামোচাতো ফুল বাচোঁতেই অলপ সময় লাগে গামোচাটো ফুলৰ যদি অলপ ডাঙৰ ফুল বাচিব লগা হয় তেতিয়া বহুত সময় দৰকাৰ হয় বহুত দেৰি বহি বহি থাকিব লগা হয় যদি আমি ফুল বাচিবৰ কাৰণে ব তুলি লওঁ ব তোলাৰো পদ্ধতি আছে ব তুলি যদি ফুল পাহ আমি ধুনীয়াকৈ যদি ব তুলি লওঁ ব ব তোলাৰ ব তুলি ল'লে মানে ধুনীয়াকৈ ফুলটো বাচিবলৈ সিমান দেৰি নালাগে সহজতে হয় তো যদি আমি কাঠি হিচাপে বাচি গৈ থাকোঁ তেতিয়া অলপ সময় লাগে মানে যিটো আমাৰ হালৰ হেৰি কণিবিলাক একণি দুকণি এনেকৈ কৰি তুলিব লাগে যে সেইবিলাক তোলোঁতে বাচি গৈ থাকোঁতে কাঠিটোত জুমি চাই গৈ থাকোঁতে সময় লাগে সেইকাৰণে ব তুলি ল'লে সাধাৰণতে সোনকালে হোৱা হয় সেনেদৰে মই ব তুলি লৈও অলপ বোৱা মেলা কৰিছিলোঁ তেতিয়া খুব সহজতে মানে হৈ যায় সোনকালে তেতিয়া সেই জুতি যদি গামোচাই লগাওঁ সেই গামোচা জুতিও তেতিয়া সোনকালে বৈ শেষ হৈ যায়